হেল্ল' হয় দিয়কচোন অঁ কওক মই যাম বাৰু আপুনি থাকিবনে কাইলৈ অঁ অঁ অঁ অঁ অঁ অঁ অঁ হয় বনাই দিম কথা হ'ল কি বৰ্তমান সময়টোত এইখিনি অৱস্থাই মানুহক আৰু মাৰাত্মক ঘটনা ঘটাই আছে গতিকেলৈ আপুনি আমাক আপোনাৰ গাঁওখনৰ বিষয়ে যদি চিন্তা নকৰে মই যদি মোৰ অঞ্চলটো বা মোৰ দেশখনৰ কথা চিন্তা নকৰোঁ তেতিয়াহ'লে কোনে কৰিব গতিকে ভাল পাইছোঁ আপুনি আমাক খবৰটো দিয়া কাৰণে আপোনাৰ নামটো কওকচোন ঠিক আছে ধন্যবাদ সেই গতিকে বৰা আপুনি ইমানখিনি যিখিনি কথা অমাৰ লগত সহযোগ কৰিছে আমি ধন্যবাদ জনাইছোঁ বাৰু যিহেতুকে আপোনাৰ গাওঁখন সুৰক্ষিত হৈ থাকিলে বৰ্তমান ধৰি লওক সকলো সুৰক্ষিত হ'ব অঞ্চলটোৰ সুৰক্ষিত হ'লে মানে ধৰি লওক ৰাজ্যখন ৰাজ্যখনৰপৰা দেশখন তেনেকৈ ধৰণেই আমাৰ উন্নতি হ'ব বা সুৰক্ষা হ'ব বাইকেৰে ধৰি লওক এটা লিমিটেচনত পাৰ কৰি লৈ পেলাই বৰ্তমান ল'ৰা ছোৱালীখিনিয়ে ধৰি লওক ল'ৰাখিনিয়ে ছোৱালীখিনি নহয় বাৰু দেই গতিকে যিখিনি ধৰি লওক পঁচিছ বছৰৰ ভিতৰৰ ল'ৰা ল'ৰা সেইখিনিয়ে ধৰি লওক কলেজলৈ যাওঁতেই হওক বা ক'ৰবাত যাওঁতেই হওক তেনেধৰণে উদ্ভণ্ডালি কৰি অহা দেখা পাইছোঁ গতিকে সেই কাৰণে ৰাস্তা পদূলিয়ে বিভিন্ন সমস্যা সংঘটিত হৈছে হৈছে আৰু গতিকে নিশ্চয় জানে চাগৈ আপোনালোকৰ গাঁৱতো তেনেধৰণৰ কিছুমান সমস্যা হয়তো দেখা পাইছে বা ওচৰ চুবুৰীয়াৰ মাজত তেনেকুৱা সংঘটিত হোৱা নিজে ভুক্তাভোগী আপোনালোকৰ গাঁৱত তেনেকুৱা কিবা সমস্যা হৈছে নেকি বৰ্তমান এতিয়া এনেই বাইক এক্সিডেন্ট বা কিবাকিবি ক্ষেত্ৰত

অঁ অঁ অঁ অঁ সেইটো অঁ অঁ অঁ এতিয়া চওক এতিয়া আপোনাৰ সেই গাওঁখনত ধৰি লওক সংঘটিত হোৱা নাই বুলিহে কিনো বাই চাঞ্চ ধৰি লওক যদি গাড়ী এখনৰ সমস্যা সংঘটিত হয় কেনেকুৱা দোষ বেদনা আৰম্ভ হ'ব নহয় জানো বাৰু অঁ গতিকে আপুনি লাষ্টত এটা কথা কৈছে যে যোৱা যোৱাটো ধৰি লওক মানুহৰ ধৰি লওক এখন ঘৰৰ সং মানুহৰ তাৰপৰাই ধ্বংসৰ বাট হয় সেইখিনি যেতিয়া আমি ধৰি লওক আমি কৈছে জোখত মতে ব্যৱস্থা কৰিম কাৰণ এটা কথা কি এখন ঘৰৰ মাক দেউতাকৰ শাস্তি হ'ব অঞ্চলটো ওচৰ চুবুৰীয়াসকলোৱে ধৰি লওক সদায় হায় কাজিয়া শুনিব লাগিব আৰু যেতিয়া জুৱাত পইচা পাতি যাব সেইখিনি ধৰি লওক মাক দেউতাকক বিচাৰিব যেতিয়া নাথাকিব গতিকে লৈ নিউজটো আপুনি দিয়া কা মই একদম ধুনীয়াকৈ লিখি পেলাই মই নিউজটো মই বজাই দিম বাৰু মই যেতিয়া নেকি এইটো মই জেগাত যাম মই তেতিয়া ভিজিট কৰি পেলাই মই তেওঁলোকৰ ধৰি লওক এইটো ফটো লৈ পেলাই মই সেইখিনি সম্পূৰ্ণ দিব পাৰিলেটো ভাল হ'ব কাৰণ এটা কি তেতিয়া ওলাই পৰিব অঁ গতিকে তেনেধৰণে ব্যৱস্থা কৰিব লাগিব যিটো সময়ত ধৰি লওক গধূলি চলাই নহয় জানো বাৰু জুৱাটো অঁ অঁ ঠিক আছে মই এইটো ধৰি লওক সাতটা আঠটামান বজাত গ'লেই মই পাই যাম নহয় জানো বাৰু অঁ মদটো ধৰি লওক এইটো সময়তে খোৱা বোৱাৰ ব্যৱস্থা চলে চাগৈ নহয় জানো অঁ অঁ অঁ বেয়া লাগিব কাৰণ এটা কথা কি আজি শিশুৰ ছাত্র ছাত্ৰী কাইলৈ দেশৰ ধনী নহয় জানো আপোনাৰ ধৰি লওক চুবুৰীত অশান্তি কৰি থাকে আপোনাৰ ল'ৰা ছোৱালীকেইটাকো কেনেকৈ পঢ়া শুনা কৰিব নহয় জানো বাৰু অঁ যাব অঁ অঁ গতিকে একো কোৱা নাই গতিকে এইখিনি আমি তেতিয়াহ'লে প্ৰশাসনৰ লগত আমি সংযুক্ত কৰি দিম বাৰু যিহেতুকে দৰকাৰ হ'লে আমাৰ এতিয়া এই টি ভি নিউজৰ জৰিয়তেই হওক বা ধৰি লওক আমি ডাইৰেক্ট পোনপটীয়াকৈও কৰিব পৰা ব্যৱস্থাও আছে বাৰু অঁ ঠিক আছে অঁ মই সেইখিনি কৈ দিম বাৰু যাম বাৰু আপোনালোকে খালি গাঁৱৰ ধৰি লওক ভি ডি পি পাৰ্টিয়ে হওক বা যুৱক সংঘই হওক আপোনালোকৰ বয়োজ্যেষ্ঠ ধৰক গুণী মানী ব্যক্তিসকলেই হওক আমাৰ লগত সহযোগ কৰিব লগিব সহায় কৰিব লাগিব অঁ ঠিক আছে ঠিক আছে ঠিক আছে মই কাইলৈ গৈ আছো বাৰু অঁ অঁ ঠিক আছে অঁ ধন্যবাদ